অঁ অঁ হেৰি মই হেৰি প্ৰতিমা সন্দিকৈয়ে কৈছিলোঁ হেৰি আপোনালোকৰ দোকানৰ চাউল পোৱা হ'ব নেকি বাৰু অঁ মোক চাউল দৰকাৰ হৈছিলে পাই হেৰি কি কি চাউল আছিল বাৰু

অঁ এই তিতাবৰ চাউলটো সেই দাম কিমান বাৰু অঁ কম নহ'ব ন অঁ মই হেৰি পাতি মেলি চাওঁ ঘৰত হেৰি চাউল দৰকাৰ হৈছিলে আৰু এই অঁ অঁ বাৰু অঁ অঁ অঁ অঁ অঁ তাৰপৰা হেৰি নহয় ক'অপাৰেটিভৰ চাউলবোৰ বিকিছা নাই অঁ ত্ৰিছ টকা অঁ ত্ৰিছ অঁ অঁ মাচুইটো অঁ অঁ অঁ অঁ অ' হ'লচেলাৰ ৰেটত দিব তাৰমানে অঁ অঁ অঁ মানে হেৰি গৈ আছোঁ অঁ অঁ হ'ব